ৰাজ্যিক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ক'বলৈ গ'লে মই মোৰ আৰ্ট বা কলা আৰু খেলা দুয়োটাতে চখ আছিল খেলাত সিমান অংশগ্ৰহণ কৰা নাছিলোঁ কলেজীয়া জীৱনতে কৰিছিলোঁ এবাৰ আপোনাৰ পিংকাথন বুলি এটা মাৰাথান আছিল তাতে এবাৰ ভাগ লৈছিলোঁ আৰু পাইছিলোঁ কিবা এটা পুৰস্কাৰ পাইছিলোঁ ভালদৰে মনত নাই আৰু কলা ক'বলৈ গ'লে ছবি আঁকি পাইছিলোঁ আপোনাৰ যোনটো অইল কৰ্পৰেশ্যন অফ ইণ্ডিয়া আছে আপোনাৰ ভাৰতৰ যোনটো অইল তেল বিভাগ তাৰে ভিতৰত এটা প্ৰতিযোগিতা এটা অংশগ্ৰহণ কৰি কৰিছিলোঁ আৰু ভাল লাগিছিল কৰি মেলি